যিবিলাক অনলাইন হৈছে সেইবিলাক কাৰণে আমাৰ কাৰণে ভাল নহয় বেয়া তাৰমানে মানুহে আজি আজিকালি চব বস্তু অনলাইনতে বস্তু হেৰি কৰে আমি ব্যৱসায় কৰা মানুহ আমাৰ কাৰণেও অসুবিধা হয় আৰু অনলাইন চব বস্তুৱেই অনলাইন হয় অনলাইনৰ কাৰণে আমাৰ ব্যৱসায় কৰা মানুহৰ বহুত অসুবিধা মানে আগতে মানুহে হেৰি চব যেনেকৈ ফুৰিব আহিছিল আহিছিল সেনেকৈ দোকানত হেৰি কৰি যাব পাৰিছিল খাই লৈ যাব পাৰিছিল আজিকালি মানুহ চব ম'বাইলৰ যোগেদি চব হেৰি অনলাইনৰ হেৰি দি চব বস্তুৱে হেৰি কৰে কাৰণে মানুহৰ বিজনেছৰ হেৰিবিলাক বহুত কমি গৈছে মানুহ মানুহ বহুত কমি গৈছে চব বস্তুৱে মোবাইলতে অনলাইনে দিয়ে চব বস্তু আনিব পাৰে চব বস্তু কৰিব পাৰে অনলাইনে দি আজিকালি অনলাইন যুগটোৱে বেয়া হৈছে তাৰমানে হাতে হাতে আগতে হাতে হাতে পইচা দিছিল হাতে খাই লৈ হাতে হাতে পইচা দিছিল সেইবিলাক ভাল আছিল আৰু আজিকালি অনলাইন হোৱা কাৰণে মানুহৰ চব মানুহৰে অসুবিধা চব মানুহৰে চলা টান হৈ গৈছে অসুবিধা হৈ গৈছে চব বস্তুৱে আজিকালি ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো চব বস্তু যিকোনো হেৰি কৰিব লগা হ'লেও অনলাইন অনলাইন কৰিবই লাগে অনলাইন নকৰিলে নহয়েই চব বস্তু অনলাইনতে আনিব পাৰি চব বস্তু অনলাইনত চব বস্তু মানুহে অনলাইনতে আনে যিকোনো বস্তু হ'লেও মানে অনলাইন কিবা এটা সৰু বস্তু আনিলেও অনলাইনত আনে সেইটো কাৰণে আমাৰ কাৰণে অসুবিধা আৰু অনলাইনত বস্তু হেৰি কৰিলে অনলাইন বন্ধ হ'লে আমি ভালপাওঁ আৰু যেনিবা যিকোনো বস্তু অনলাইনত হ'ব নালাগে হেৰি হ'ব লাগে লগ লগে লগে হেৰি কৰা হ'ব লাগে অনলাইন হ'লে আমাৰ কাৰণে অসুবিধা আমি দোকানী মানুহ হয় বা হেৰিৰ কাৰণে বহুত অসুবিধা হয় আৰু অনলাইনৰ কাৰণে আজিকালি মানুহে ক'ৰবাত গ'লেও চব বস্তুৱে মোবাইলৰ দিয়ে বস্তু হেৰি কৰিব পাৰে অনলাইন কি যিকোনো হেৰিয়ে অনলাইন অনলাইনতে আনে খোৱা বস্তু হ'লেও মানুহে অনলাইনত আনে বা কিবা বস্তু কাপোৰ কানি হ'লেও অনলাইনত আনে মানে আজিকালি দোকান পোহাৰ চবৰে মানুহৰ বিক্ৰী বাৰ্তা নোহোৱা হৈ গৈছে যেনিবা অনলাইনৰ কাৰণে সেইটো কাৰণে অনলাইনটো বেয়া আৰু যেনিবা বহুতৰে অনলাইনৰ কাৰণে মানে বহুত অসুবিধা হৈ গৈছে বা হেৰি হৈ গৈছে আজিকালি চৰকাৰখনে বদলি হৈ গৈছে সেইটো কাৰণে মানে চব ক্ষেত্ৰতে অনলাইন অনলাইন চবেই অনলাইনতে বস্তু হেৰি কৰে সেইটো কাৰণে অলপ অসুবিধা হয় আৰু আমি অনলাইন অনলাইনতে আমাৰ গুগুল পে' বা হেৰি কিবাকিবি চব অনলাইনতে আমাৰ হাতত আমি পইচাই নাপাওঁ চব অনলাইন অনলাইনতে হেৰি কৰে যিকোনো বস্তু আজিকালি মানুহে ওলাই নাহে চব বস্তুৱে অনলাইনত আনে হেৰি কৰে মানে মোবাইলৰদ্বাৰাই দি চব বস্তু কৰিব পাৰে ন সেইটো কাৰণে অসুবিধা আমাৰ কাৰণে অসুবিধা বিশেষকৈ অন্য একো নহয় আমাৰ কাৰণে বহুত অসুবিধা অনলাইনৰ অনলাইন হোৱাৰপৰাই যেতিয়াৰপৰা অনলাইন হৈছে তেতিয়াৰপৰা আমাৰ আমাৰ কাৰণে বহুত অসুবিধা হয় আৰু মানে যেতিয়া অনলাইন নাছিল তেতিয়া মানুহৰ মানুহ বিজনেছ যিবিলাক ভাল আছিল বা কিবা আছিল যেনিবা অনলাইন নহওতে এতিয়া অনলাইন হোৱাৰপৰা মানুহৰ মানুহ কমি গৈছে বা বিজনেছ কমি গৈছে মানুহবিলাক চলিব নোৱাৰা হৈ গৈছে অনলাইন হোৱাৰপৰাই এতিয়া বিশেষকৈ চৰকাৰেহে বস্তুতো জি এচ টিবিলাক পাই আছে যেনিবা অনলাইন হোৱাৰপৰাই আমিতো হেৰি কয় অনলাইনতে চব বস্তু আমাৰ এতিয়া হেৰি কৰিলে অনলাইনতে কৰে চব বস্তু বা কোনোবা কাষ্টমাৰে ভাত খালে অনলাইন চব হেৰি কৰে অনলাইনতে কৰি দিয়ে আৰু আমাৰ কাৰণেই বহুত অসুবিধা আমাৰ তাৰমানে আমাৰ দুখীয়া শ্ৰেণী মানুহৰ বহুত চলাৰ কাৰণে অসুবিধা হয় আৰু যেনিবা অনলাইন দিলে অনলাইন কৰিলে আমাৰ বহুত অসুবিধা তাৰমানে চলিবই নোৱাৰা হৈ যায় মানুহ বহুত আগতেই মানুহে বহুত হেৰি কৰিব পৰা হৈছিল মানে অঁ অঁ বহুত হেৰি কৰিছে আজিকালি চব বস্তুৱেই যিকোনো সৰু সৰু বস্তু হ'লে অনলাইন অনলাইন অনলাইনতে বস্তু হেৰি কৰিব লাগে